গুৱাহাটী মহানগৰীত জিলাৰ ঐতিহাসিক মন্দিৰবিলাক হৈছে ঐতিহাসিক কামাখ্যা মন্দিৰ দৌলগোবিন্দ উমানন্দ মন্দিৰ বালাজী মন্দিৰ কলাক্ষেত্ৰ চায়েঞ্চ মিউজিয়াম আৰু আমাৰ ওচৰত আছে জৈন মন্দিৰ কালি মন্দিৰ নৱগ্ৰহ শুক্লেশ্বৰ মন্দিৰ এইবোৰ ঠাইত সকলোৱে যাব পাৰে আৰু সকলোৰে অনুমতি আছে ইয়াতে সকলোৱে যাব পাৰে আৰু সকলোৰ কাৰণে খোলা ইয়াত কোনো বাধা নাই ইয়াত কোনো অনুমতি ল'ব নালাগে ইয়াত সকলোৱে যাব পাৰে ইয়াতে গুৱাহাটী মহানগৰীত আজৰি সময় কটাবলৈ প্ৰায় মানুহবিলাক পাৰ্কত চায়েঞ্চ মিউজিয়াম এইবিলাকত গৈ জিৰণি ল'ব পাৰে আৰু আমাৰ ওচৰত ইয়াত পাৰ্ক আছে তাত গৈয়ো জিৰাব পাৰি

ল'ৰা ছোৱালী খেলা ধূলা কৰিবৰ কাৰণে ইয়াত ভাল সুবিধা পাৰ্ক আছে ওচৰতে সেইটোৱেই ইয়াতে সকলোৱে যাব পাৰে ল'ৰা ছোৱালী ডাঙৰ সৰু সকলোৰে কাৰণে পাৰ্ক খোলাই থাকে সকলোৱে আজৰি টাইমত সেইখিনিত গৈ জিৰাব পাৰে